মই ঘৰত কাম কৰাৰ বাবে ঘৰত ব্যৱসায়ৰ কামত দিনটো লাগি থকা ঘৰত কিছু সমস্যাই দেখা দিয়ে যেনে ল'ৰা ছোৱালীক শিক্ষা দিয়াত অকণমান হেৰি হয় বাধা দিয়া মিতিৰ কুটুম আলহী কুটুমক লগত ফুৰিব যাব নাপাওঁ তাৰপিছত এইবিলাকত লাগি থকাৰ কাৰণে আৰু বহুতো সামাজিকভাৱে কিছুমান বিয়া সকাম এইবিলাকত মানে বিশেষভাৱে অংশগ্ৰহণ কৰিব নোৱাৰোঁ সেই গতিকে মানুহে অলপ মানে সেইভাৱে কাৰণ ব্যৱসায়টো নকৰিলে আজিৰ যুগত খাবলৈ নাপায় ব্যৱসায়টো কৰিবই লাগিব আৰু যিহেতু আমাৰ চাকৰি নাই বিশেষকৈ পাবলৈ সেইকাৰণে আমি দিনৰ দিনটো কামতে ব্যস্ত ৰাতিপুৱা শুই উঠিবৰ পৰা ৰাতি শুৱালৈকে মোৰ বিশেষকৈ হস্ত শিল্পৰ লগত জড়িত মই ঘৰতে তাঁত বওঁ সূতা কাটো মুগা পুহোঁ এইবিলাক কামতে মই জড়িত হৈ আছোঁ এইবিলাকৰ পৰা মই পৰিয়ালটো পোহপাল দি আছোঁ আজিকালি বস্তুৰ দাম বঢ়াৰ বাবে চলা ফুৰাত অকণমান অসুবিধা হয় এইকাৰণে টকাটো যথেষ্ট পৰিমাণে প্ৰয়োজন হয় এই গতিকে দিনৰ দিনটো আমি কামকে কৰি থাকোঁ কাম কৰাৰ কাৰণে এতিয়া এইখিনি সমস্যাৰ সৃষ্টি হৈছে এতিয়া বিশেষকৈ আজিৰ যুগটো যান্ত্ৰিক যুগ মানুহ ব্যস্ত হৈ থাকে মানুহৰ এই দয়া মমতা অলপ কমি গৈছে কাৰণ আমি ফুৰিব নাপাওঁ মানুহৰ লগত কথা চথা বিশেষকৈ পাতিব নাপাওঁ কামতে জড়িত আমাৰ কামত কাম কৰি থকা মানে দুই এজন আহে তেওঁলোকৰ আমাৰ লাইনৰ মানুহ তেওঁলোকৰ লগতে কথা পাতোঁ আৰু তেওঁলোকৰ ভাৱ বিনিময় কৰি এনেকেই আমাৰ জীৱনবিলাক অতিবাহিত হৈ আছে